দাদা মোক বিয়াৰ বাবে লালমোহন পাঁচ হাজাৰ মান লাগিছিলে মই কেইবাখন দোকানতো চালোঁ কিন্তু সিহঁতৰ লগত মোৰ মিলা নাই গতিকলে আপোনাৰ তাত কিবা মিলাই মেলি হেৰি পোৱা হ'ব নেকি যদি পোৱা যায় কিবা এটা ইফাল সিফাল কৰি আৰু কিমানকৈ পৰিব এপিছত আপুনি মোক কওক আৰু যদি মিলে মই ইয়াৰ পৰা ল'ম বুলি ভাবিছোঁ